নলবাৰী জিলাখনত এক্সচোৱেলি চৰ বিভিন্ন চৰকাৰী এনেকুৱা পদক্ষেপ আছে যিবিলাকে বহুত গুৰুত্বপূৰ্ণ প্ৰভাৱ অলৰেডি পেলাইছে বা আৰু কে এনেকুৱা কিছুমান অ'ন দা ৱে আছে যিবিলাকে বৰ্তমান হয়তো আৰু বেছি ভাল প্ৰভাৱ পেলাব আৰু তাৰ ভিতৰত এনেকুৱা বিভিন্ন আঁচনি আছে যিবিলাকে ধৰক নলবাৰী ৰাস্তা ঘাটৰ ফালৰ পৰাই হওঁক বা ধৰক আপোনাৰ নলবাৰী ক্ষেত্ৰত আৰু আছে তাৰকা গৃহটো নিৰ্মাণ কৰা উৰণীয়া সেতুখন নিৰ্মাণ কৰা এইবিলাক বিভিন্ন আছে আঁচনি যিবিলাক অলৰেডি মানে শেষ হ'ল আপোনাৰ কি কয় এইটো ফলক পৰিপূৰ্ণ হ'ল যিবিলাকৰ ফালৰ পৰা মানুহৰ বৰ্তমান বহুত সুবিধাও হৈছে আৰু গতিকে উন্নয়নৰ ফালৰ পৰা সেইবিলাকে বহুত বেছি সহায় কৰিছে এইখিনি সামগ্ৰিক বিকাশৰ পৰা উ যদিও মানে উন্নয়ন কৰিছে চা কিন্তু প্ৰত্য়েকটা কথাৰ যিহেতু এটা ইতিবাচক আৰু নেতিবাচক দুইটা দিশেই থাকেতো ইতিবাচক দিশ হিচাপে আমি জানোঁ যে ই যেনেকে ধৰক উৰণীয়া সেতুখনে ধৰক সেইখনৰ নিৰ্মাণে কি কৰিছে নলবাৰী জিলাত এটা দিছে এটা উন্নয়নমূলক এটা প পদক্ষেপ এটা দিছে এটা এখোজ উন্নয়নৰ ফালে আগবাঢ় বাঢ়িছে কিন্তু তাৰ কাৰণে এইটোৱে জানিব লাগিব য'ত বহুত সময়ো তেওঁলোকে অলৰেডি নষ্ট কৰি দিছে সেইখনৰ কাৰণে সেইখিনি সময় হয়টো ইমান নষ্ট কৰিব লগা কথা নাছিল ত' এটা সময়ো বেছি মানে নষ্ট হৈছে সেইটো এটা নেতিবাচক দিশ বুলিয়ে আমি ক'ব লাগিব ত' আৰু এনেকুৱা হৈছে যে নলবাৰী জিলাৰ চৰকাৰী কাৰ্য্য়ালয় মানে যিবিলাক সেৱা আপোনাৰ আগবঢ়ায় ধৰক আপোনাৰ বা চৰকাৰী কাৰ্যালয়ত মানে এতিয়া ধৰক নলবাৰীক নলবাৰীত বহুতকেইটা বেংক আছে ত' গোটেইকেইটা বেংকে মানে তাত চৰকাৰী বেংকো আছে প্ৰাইভেট বেংকো আছে চৰকাৰী বেংকৰ ভিতৰত আমাৰ চেন্ট্ৰেল বেংক আছে তাৰ পিছত এচ বি আই আছে অসম গ্ৰামীণ বিকাশ বেংক স্পেচিয়েলি এই তিনিটাই আছে বুলি মই হয়তো জানোঁ বাকী মই বাকীকেইটা প্ৰাইভেটে হয় ত' গতিকে এইকেইটা বেংকে কিমান এটা কিবা ভাল একদম কিবা মানে ভাল সেৱা এটা আগবঢ়োৱা বুলি মই না নাভাবোঁ মানে হয় কিছুমান ক্ষেত্ৰত বেংক কৰ্মীবিলাকে হয় কিছুমান যিবিলাক মানুহে ভালকৈ ধৰক কামবিলাক নাজানে ভালকৈৈ বুজাই নিদিয়ে কেতিয়াবা দিয়ে কিছুমান মানুহে দিয়ে ত' গ মানে সামগ্ৰিকভাৱে ঠিকেই আছে আৰু বিকাশ একেবাৰে কিবা একদম চব ক্ষেত্ৰতে বিকাশ হ'ব বুলি হয়তো ক'ব নোৱাৰি কিন্তু এতিয়া ধীৰে ধীৰে বিকাশ হৈ আছে ত' যিবিলাকে নলবাৰী জিলাখনক হয়টো বহুত আগবঢ়াই নিছে আৰু ভৱিষ্যতে হয়তো আৰু নিব কাৰণ বৰপৰা ফালেও এখন হৈ আছে ব্ৰীজ এখন হৈ আছে যিখন ব্ৰীজে অলৰেডি বহুত বছৰ খালে মানে সময় নষ্ট কৰি দিলে হয়টো যেতিয়া হ'ব সি হয়তো বহুত বেছি সকাহ দিব মানুহক ত' যাৰ ফলত নলবাৰীৰ যিটো মানে গুৰুত্ব গোটেই অসমৰ ভিতৰত সেইটো এটা আৰু বিকাশ বেছি বাঢ়িব আৰু তাৰ ভিতৰত আৰু আছে নলবাৰী যেনেকুৱা আমাৰ নলবাৰীৰ যিটো তাৰকাগৃহ কৰা গৈছে সেইটো এটা নল আৰু চবেই গুৱাহাটীলৈ যায় তাৰকাগৃহ চাবৰ পায়নে পাৰিব বুলি হয়টো মই নাভাবোঁ ত' তেওঁলোকৰ কাৰণে ভালেই হৈছে শিক্ষাৰ ক্ষেত্ৰত সেইটোৱে বহুত আগবঢ়াই আছে আৰু লগতে নলবাৰীৰ ক্ষেত্ৰত চৰকাৰী বিভিন্ন অফিচৰ ভিতৰত আমাৰ বি চৰকাৰী মহাবিদ্যালয় কেইখনত আছে যি যিকেইখনে প্ৰত্যেক বছৰে ভাল ভাল শিক্ষা দি বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰীক দেশৰ ভৱিষ্যত হিচাপে গঢ় দি আছে ত' তাৰ বাবে হয়তো মই এইটো কথা ক'ব লাগিব যে চৰকাৰী বিভিন্ন পদক্ষেপ নিকি এইবিলাকে নলবাৰীক সামগ্ৰিকভাৱে এটা বিকাশ দিছে যিয়ে হয়তো ধীৰে ধীৰে নলবাৰীৰ বিকাশ হয়তো এদিন বহুত বেছি ক্ষিপ্ৰতৰ কৰি তুলিব কিন্তু বৰ্তমান সিমানটা ক্ষিপ্ৰতৰো হোৱা নাই ত' ধীৰে ধীৰে এই গতি হয়তো বাঢ়িব যিয়ে নলবাৰীক বহুত বেছি উন্নয়নশীল কৰি তুলিব